মই ৰিলে ৰেচত দৌৰা নাই কিন্তু মই আমাৰ ঘৰৰ ওচৰৰে প্ৰতি বছৰে পতা বছৰেকীয়া মেৰেথেনত ভাগ লৈছোঁ আৰু তাত মই বিশেষ প্ৰথম দ্বিতীয় তৃতীয় স্থান পাবলৈ সক্ষম হোৱা নাই যদিও মই এখন চাৰ্টিফিকেট পাইছোঁ কাৰণ চাৰ্টিফিকেট বা প্ৰমাণপত্ৰ বুলি যাক কোৱা হয় মই সেইখন পাইছোঁ আৰু প্ৰমাণপত্ৰত এইয়াই লিখা আছে যে মই আমাৰ সেই যোনটি মেৰাথন দৌৰ প্ৰতিযোগিতা হয় সেই প্ৰতিযোগিতাত মই সেই প্ৰতিযোগিতাত দৌৰিবলৈ সক্ষম হৈছোঁ আৰু মই সেই প্ৰতিযোগিতাত ভালদৰে দৌৰিছোঁ কোনো নিকাভাৱে দৌৰিছোঁ আৰু কোনো তাত মই একো হেৰি নাই কৰা তাৰে প্ৰমাণ সেই আৰু তাত শিকোৱা তেনেকৈ কোনো হেৰি নাছিল মোৰ দেউতাই মোক ৰাতিপুৱা ৰাতিপুৱা দৌৰিবলৈ যাওঁতে কিছু কথা কৈছিল যে তই এনেকুৱা কৰিবি এনেকৈ উশাহ নল'বি নাকে উশাহ ল'বি মুখে উশাস নল'বি আৰু পানী বেছি নেখাবি তেনেকৈ মোৰ দেউতাই পৰামদৰ্শিতা আগবঢ়াইছিলে বেলেগ তেনেকৈ কোনো মোৰ হেৰি নাই বেলেগ কোনো তেনেকৈ মোৰ প্ৰশিক্ষক বা তেনেকুৱা কোনো বিশেষ সেই ব্যক্তি নাই মোৰ দেউতাই যিমান শিকাইছিল মই হেইদৰেই সেই সেই দৌৰত দৌৰিছিলোঁ আৰু মই এখন প্ৰমাণপত্ৰ পাবলৈ সক্ষম হৈছিলোঁ